হেল্ল' অঁ এইখন হেৰি পিজ্জা হাটৰ তাত ফোন লাগিছেনে এই আগৰ মই মানে অলপ আকৌ যোনটো অৰ্ডাৰ দিছিলোঁ জেচমিনেও ত' সেইটো অৰ্ডাৰ মানে পিজ্জা চাৰিটা অৰ্ডাৰ দিয়া আছিলে তো মানে তাত আৰু হেৰি মোৰ বস্তু কেইটামান ক'বলে থাকি গ'ল অঁ এ অঁ হেৰি কি বুলি কয় অঁ আপুনি সেইখিনি হেৰিৰ লগত আৰু ক'ল্ড ড্ৰিংকছ কেইটামান এড কৰি দিবচোন চাৰিটা দিলেও হ'ব বাৰু অঁ অঁ এই চাৰিটাই এড কৰি দিব ঠিক আছে হ'ব দিয়ক